খেলবোৰে মানুহৰ শাৰিৰীক আৰু মানসিক সুস্বাস্থ্যৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা আগবঢ়াই খেলবোৰ নিয়মিতভাৱে খেলিলে যথেষ্ট পৰিমাণে আমাৰ তেজৰ সঞ্চালন বৃদ্ধি হয় আৰু লগতে মানসিক বৃদ্ধিও ঘটে খেলবোৰ খেলিলে আমাৰ শৰীৰৰ অংগ প্ৰতংগবোৰো যথেষ্ট পৰিমাণে তেজৰ আৰু তেজৰ আৰু প্ৰটিনৰ পৰিমাণ যথেষ্ট পৰিমাণে বৃদ্ধি পায় যাৰ ফলত অংগটো বাঢ়িবলৈ সুবিধা হয় গতিকে খেলবোৰ নিয়মিতভাৱে খেলিব লাগে